হেল্ল' হয় হয় কে কে ইলেক্ট্ৰনিকছ হয় হয় কওক বাইদ' হয় হয় হয় অপ' অপ' অ' আহিছে বাইদ' হয় হয় বাইদ' অপ' ফিফটিন প্ৰ' অ' এইটো আছে পোন্ধৰ হাজাৰ নশ নিৰানব্বৈ টকা আপোনাৰ এইটো বাইদ' আপুনি ডিছকাউণ্টো পাব এইটো ডিছকাউণ্ট পাব হয় এইটো নতুনকৈ আহিছে এতিয়া এইখিনি নতুন নতুন ফিচাৰছ আছে আছলতে মোবাইলটোত আপোনাৰ এই মোবাইলটোত আপোনাৰ ফাইভ জি নেটৱৰ্কটো আপুনি পাব আৰু মোবাইলটো লোৱাৰ পিছতে আপুনি ছিক্স মান্থৰ কাৰণে ফা ফাইভ জিটো আপুনি ফ্ৰী পাব মোবাইলটো ফাইভ জি হয় আৰু তেনেকৈ আপুনি ফ্ৰণ্ট কেমেৰা আৰু যিটো বেক কেমেৰা আছে বেক কেমেৰাত আপোনাৰ তিনিটা কেমেৰা আছে তাতে এটা ছিক্সটিন মেগাপিক্সেলৰ এটা এইট মেগাপিক্সেল এটা ছিক্স মেগাপিক্সেল আৰু ফ্ৰণ্ট কেমেৰাটোত আপুনি ফ্লেছ লাইট পাব এইটোত আৰু মোবাইলটো ফ্লিপ কৰিব পাৰিব আপুনি মোবাইলটো ফ্লিপ কৰিব পাৰিব আপোনাৰ ডিছকাউণ্ট মানে আপোনাৰ এইটো আপোনাৰ চৈধ্য হেজাৰমান টকাত আপোনাৰ আহি যাবগৈ ডিছকাউণ্ট কৰি চৈধ্য হেজাৰমান টকাত আহি যাবগৈ আৰু বেলেগ মোবাইলো আছে বাইদ' বেলেগ নতুন ছামছাঙৰ এ ফিফটিন প্ৰ' আহি আছে ছামছাঙৰ এইটো মোবাইলো ভাল কেইবাটাও নতুন নতুন ফিচাৰছ মোবাইলটোত দিয়া আছে তাৰপিছত ভিভ' ভিভ'ও আহিছে বাইদ' ভিভ' মোবাইলো আহিছে নতুনকৈ হয় বাইদ' হয় হয় আপুনি বি হয় বাইদ' আপুনি আপুনি নিশ্চয় বাইদ' গোটেইকেইটা চাই ল'ব আপোনাৰ যিটো পচন্দ হয় সেইটো আপুনি ল'ব পাৰিব আপোনাক ধুনীয়াকৈ ডিছকাউণ্ট আছে গোটেইকেইটা মোবাইলতে আমি বাইদ' চাই দিম এইটো ডিছকাউণ্টটো আপোনাক কৰি দিম বাইদ' আপুনি বিছালৰ ছাইদত যিটো গলি সোমাই আহিছে সেই সেইফালদি আহিলেই আপুনি এবাৰ ফোন কৰি ল'ব মই বাইদ' আপোনাক লোকেচনটো দেখুৱাই দিম অ' হয় হয় বাইদ' লগ পাম নিশ্চয় আহক হয় বাইদ' আহক বাইদ' অহ অহ